হয় মই ক'বলৈ গ'লে এক ক্ৰীড়াৰ লগত অ' জড়িত সেই ক্ৰীড়াটোৰ নাম হৈছে টাইকোৱনড' টাইকোৱনড' বুলি ক'লে ই এক মাৰ্চেল আৰ্টত অ পৰে গোটেই পৃথিৱী বিয়পী এই ক্রীড়া প্ৰচলিত টাইকোৱনড' মই পোনপ্ৰথমবাৰ আৰম্ভ কৰিছিলোঁ ক্লাছ ফাইভত মোক মোৰ দেউতাই টাইকোৱনড'ৰ ক্লাবত এ এডমিশ্যন লৈ দিছিলে ফাৰ্ষ্ট মই চেল্ফ ডিফেন্সৰ কাৰণেই টাইকোৱনড' শিকিছিলো কিন্তু লাহে লাহে গম পালোঁ যে ই এক খেল হয় যোনটো খেল অলিম্পিকতো আছে সেয়েহে মই ক্লাছ ছেভেনত টাইকোৱনড'ত এডমিশ্যন ল'লোঁ তাৰপা বহুতো জেগাত মই খেলিছোঁগে ষ্টেট গে'ম খেলিছোঁ ডিষ্ট্ৰিক্ট গে'ম খেলিছোঁ খেলো ইণ্ডিয়া খেলিছোঁ আৰু বহুত ধৰণৰ টাইকোৱনড'ৰ ৰিলেটেড খেল মই খেলিছোঁ পোনপ্ৰথমবাৰ মই খেলিছিলোঁ গুৱাহাটীত সেইটো আছিলে স্কুল গে'ম তাত মই কোনো অ পদক অৰ্জিত কৰিব নোৱাৰিলোঁ যদিও মই সেই গে'মৰ পিছতেই তিনি বছৰৰ পিছত তিনিচুকীয়াত হোৱা ষ্টেট গে'ম টীমত মই যোগদান যোগদান ধৰিলোঁ তাৰপা মই তাত ছিলভাৰ মেডেল পাবলৈ সক্ষম হ'লোঁ এনেকৈ এনেকৈ খেলি খেলি মই নেশ্যনেল লেভেললৈকেও পাইছিলোগৈ কিন্তু নেশ্যনেল লেভেলত কোনো পদক অৰ্জিত ক কৰিব নোৱাৰিলো যদিও বহুতো মোৰ এক্সপিৰিয়েঞ্চ হ'ল মই ন মই নেশ্যনেল লেভেলত গৈ পোনপথমবাৰে বাৰৰ খেলত মই প্ৰদাপন কৰিছিলোঁ মণিপুৰৰ এজন ল'ৰাৰ লগত প্ৰথম খেলতে মই উত্তীৰ্ণ হোৱাব নোৱাৰিলোঁ কিন্তু তাত গৈ মই বহুতো কথাই শিকিব পাৰিলোঁ বহুতো কথা জানিব পাৰিলোঁ তাৰপিছতে এনেদৰে ক্ৰমান্বয় মোৰ টাইকোৱনড'ৰ প্ৰতি উৎসাহ বেছি সোমাবলৈ ধৰিলে তাপা মই লাহে লাহে আৰু খেল এক্জাম্পল সেয়া হিচাপে ক'বলৈ গ'লে ষ্টেট গে'ম ডিষ্ট্ৰিক্ট গে'ম দুহেজাৰ ওঠৰ চনত হৈছিল এখন গে'ম তিনিচুকীয়াত তাত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ তাৰপা গ'ল্ড মেডেল পাই মই মই মই গ'ল্ড গ'ল্ড মেডেল পাই মই তাৰপা গ'ল্ড মেডেল পোৱাৰ পিছত মই গ'ল্ড মেডেল পোৱাৰ পিছত মই আকৌ এবাৰ নেশ্যনেল খেলিবলৈ সক্ষম হৈ হৈছিলোঁ নেশ্যনেল পাই মই এনেদৰে সেই নেশ্যনেলখন আছিল মোৰ দ্বিতীয়বাৰৰ বাবে তাৰপিছতেই মই আকৌ আকৌ আৰু এক কথা ক'বলৈ গ'লে মই মাজতেই টাইকোৱনড'ৰ গে'মটোত কিছু গেপ পৰিছিল কিছু গেপ পৰাৰ পিছতেই কিছু গেপ গেপৰো কাৰণ আছিল গেপ পৰাৰ কাৰণ আছিল মোৰ একে এক্সিডেণ্ট হৈছিল মাজতে এক্সিডেণ্টত মই অ চকুত দুখ পাইছিলোঁ সেইবাবে টাইকোৱনড'ৰ পৰা মই কমেও তিনিবছৰ বিৰতি ল'লোঁ টাইকোৱনড'ত মোৰ পথ সেই হিচাপে ক'বলৈ গ'লে মই এতিয়া ব্লেক বেল্ট অ ব্লেক বেল্ট ব্লেক বেল্ট টুৱান ডান এনেদৰে মোৰ টাইকোৱনড' ক'বলগীয়াতো বহুত কথা আছে কিন্তু টাইকোৱনড'ই মোৰ জীৱনটো বহুত চেঞ্জ কৰিলে বুলি ক'ব পাৰি খং কমিল মই বহু নজনা কথাই শিকিলোঁ বহু নজনা কথা শিকাৰ উপৰিও নিজকে চেল্ফ ডিফেন্স কেনেকৈ কৰিব লাগে তাকো জানিলোঁ এনেদৰেই মোৰ টাইকোৱনড' প্ৰতি দিনক দিনে সন্মান বাঢ়িবলৈ ধৰিলে ইয়াকে কৈ মোৰ চমু একাষাৰ সামৰণি মাৰিছোঁ